মোৰ জীৱনটো তাৰমানে মই জীৱনটোত মই এজন ল'ৰাক ভাল পাই বিয়া হ'লোঁ বিয়া হৈ পেলাই মই তাৰমানে মই গম পোৱা নাছিলোঁ সি যে পুৱা উঠিবৰ পৰা মদ খায় তাৰেপিছত সি পুৱা উঠিবৰ পৰা মদ খায় মদ খাই পেলাই বহুত অত্য়াচাৰ কৰে তথাপিতো মই দহটা জীৱন সিয়াৰ লগত কটালোঁ কিন্তু সদায় মদ খায় ড্ৰিংক্স কৰে এতিয়া মই দুটা বাত্ছ ছোৱালী জন্ম দিলোঁ ছোৱালী দুটাক এৰিতো মই ক'তো যাব নোৱাৰোঁ এতিয়া ময়ো ক'ৰবাত গ'ল গ'লে কথ ছোৱালী দুটাৰ জীৱনটোত কি হ'ব ময়ো কথাটো কৈছোঁ মোৰ জীৱনটো এনেকৈয়ে সেই ক বেয়া আছিল নেকি মোৰ জীৱনটো তাৰমানে এনেকৈয়ে ভাবিছিলোঁ নেকি যে সি ইমান মদপী এটাৰ লগত মই জীৱনটো কেনেকৈ কটাম তাৰে উপৰিও মই বাট্ছা দুটা ডাঙৰ হৈ আহিছে ডাঙৰ ছোৱালীজনীৰে এঘাৰ বছৰ বয়স হ'ল ছোৱালীজনীক দুটা মই কেনেকৈ গঢ় দিওঁ বাপেক অবিহনেতো মই ছোৱালীজনী আৰু পুৱা উঠিবৰ পৰা মদ খোৱাত বাহিৰে বেলেগ একো নিবিচাৰে খালী মদেই খাই থাকে মদেই খাই থাকে কেতিয়াবা অকস্মাতে আহিব পৰিৱেশ নষ্ট কৰিব বা মই কিবা এটা কাম কৰিব গ'লেও সেথি কামতো অশান্তি কৰে কিবা কৰে আৰু ত ক'ৰবাত দৌৰি গ'লেও আহি পেলাই আৰু চলি দুটাই লঘন পৰিব আৰু ভাত ৰান্ধিব লাগিল কিবা কৰিব লাগিল মোৰ জীৱনটো তাৰমানে একদম বেয়ায়েই বেয়া মানে মই বহুত ভুল কৰি পেলালো মোৰ বহুত ভাল ল'ৰা আহিছিল তথাপিতো মই বিয়াত নবহিলোঁ নবহিলোঁ কিন্তু ইয়াৰ লগত বিয়া হৈ মোৰ জীৱনটো গোটেই বহুত জীৱনটো মোৰ বেয়া হৈ গ'ল আৰু কথাটো কৈছোঁ মোৰ জীৱনটো তাৰমানে এনেকৈয়ে দুখৰ হ'ল মোৰ জীৱনটো সদায় দুখেই দুখ মোৰ সদায় ৰাতি বিচনাত বাগাত পৰিলে মোৰ দুখ লাগে কোনো এটা কামত তাৰমানে সি তাৰমানে আগবাঢ়ি নাযায় বা পইচাৰ ক্ষেত্ৰতো সি যেনেকৈ সম্পত্তি বেচি তামোল বেচি খাবো নাৰিকল বেচি খাব কাঠ বেচি খাব খৰি বেচি খাব চব তাৰমানে সিয়াৰ খোৱাই ধান্দা খোৱাই ধান্দা পুৱা উঠিবৰ পৰা সিয়াৰ খোৱাই ধান্দা কিন্তু যি পইচা খৰচ কৰোঁ সৎ কামত মই খৰচ কৰোঁ কিন্তু মই কথাটো কৈছোঁ মতাটোএ দিলেহে তিৰিয়ে পায় কিন্তু সি যদি মোক এক টকাও পইচা নেদে মই কেনেকৈ কি কৰোঁ গতিকে সি যি সি থাকি পেলাই মোক একোৱেই দিয়া নাই আজিক লগিন মোক একো কৰা নাই অকস্মাতে কিবা আহি পেলাই পৰিৱেশটো নষ্ট কৰিব ক'বাৰ পৰাই ড্ৰিংক্স কৰি আহিব আহি পেলাই মোক নানান টা নানানটা বেয়া কৰিব কিবা কৰিব এনেহেন তাৰে উপৰিও বহুত কিবাকিবি মুঠৰ ওপৰত নাজানে না আৰ মই বহুত অশান্তিত থাকোঁ আৰ অশান্তিত জীৱন কটাইছোঁ কোনো এটা তাৰমানে সেই নাই সেনেহেন মই ভাল এটা কামত গ'লেও মদ মাল খাই আছে আহি পেলাই গালিয়ে পাৰে নেকি এনেহেন বহুত এনে তাৰমানে বহুত আৰ কষ্ট পাইছোঁ জীৱনটোত আৰু বাকী নাই কষ্ট পাবৰ তথাপিতো নিজে আৰ স্বাধীন হিচাপে চলিব নৰোঁ মৰাৰ অবিহনে মই কেনেকৈ অকলশৰীয়াকৈ চলিম জীৱনটো মোৰ বহুত ভাবছিলোঁ যে মইয়ো জীৱনটো বহুত কিন্তু মইতো সেনেকে মই কিমান দুখ কষ্টৰ হেৰি দি আজি এঘৰটা বছৰ পাৰেই কৰিলোঁ ছোৱালীও ডাঙৰ হৈ আহিছে সেনেহান পুৱা উঠিবৰ পৰা খোৱাৰে ধান্দা খোৱাৰেই ধান্দা মোৰ জীৱনটো বহুত দুখত কাটাইছোঁ মই এনেহান কিন্তু তাৰে মাজেদিও জীয়াই আছোঁ নাথাকিলেনো কি কৰিম ছোৱালী দুজনীৰে যেন কিবা এটা হৈ যাবো যেতিয়া সেই জন্ম দিছোঁ তেতিয়া ছোৱালী দুজনীকে পুৱা উঠিবৰ পৰা খোৱাৰ ধান্দা বেলেগ একো ভাল কথা বা ভাল সেনে এটা নাই বা যি কিবা এটা কাম কৰচ্ছো বা এনেহান কামটো খাৰাত ভাল পাব লাগে বা হাজবেণ্ড হেৰি হিচাপে অলপমান কামত হেৰিয়ে কৰিব লাগে এনেহান তাৰমানে সেইবিলাক একো নায়েই খালী অশান্তিয়ে কৰি থাকে সদায় মাল খায় আৰু অশান্তি কৰে মাল খায় আৰু অশান্তি কৰে ৰাতিও ভাত আধা খাব আধা এৰিব আৰু বকি থাকে বকি থাকে বহুত ৰাতি হোৱাক লগিন এঘৰটামান বাজাক লগিন বকিয়েই থাকে বকিয়েই থাকে বকি থাকে এনেকে দিন ৰাতি সেনেকৈ সেই কৰাত কৰি আৰু তাৰমানে বহুত কষ্ট পাইছোঁ জীৱনটো মোৰ তাৰমানে আৰু বহুত সুখী নহয় আৰ জীৱনটোত বহুত কষ্ট পালোঁ বহুত কষ্ট পালোঁ জীৱনটোত মোৰ ল'ৰা ছোৱালী দুটাৰ শিক্ষা মানে মোৰ ল'ৰা ল'ৰা ছোৱালী দুটাক মই ভাল কৰাৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ নিজে কষ্ট কৰি হ'লেও মই ল'ৰা ছোৱালী দুটাক মই মানুহ কৰিব মই বিচেৰিছোঁ কাৰণ কি ছোৱালীজনীক মই প্ৰাইভেট স্কুলতে পঢ়াও দুটাকে পঢ়েলিও মই কিতাপ পত্ৰ বা ইস্কুলৰ ফীজ চীজ মই নিজে ইনকাম কৰিয়েই দিওঁ সেনেহান মই ছোৱালী দুটাক অলপমান যেন কিবা এটা চৰকাৰী কিবা এটা সৰু সুৰা চৰকাৰী চাকৰি দিব পাৰিলেও ছোৱালী মানুহ যেতিয়া ল'ৰা নাই মোৰ ছোৱালীটোক সেনেকৈ মই কৰাৰ কাৰণে বহুত মই জীৱনৰ এটা তাৰমানে সেই কৰি লৈছোঁ যেন তাইক এটা মই চাকেৰি দিম বুলি বহুত হানড্ৰেড পাৰ্চেন্ট মোৰ গেৰাণ্টী আছে যদি মই পাৰোঁ সেনেকৈ মই চেষ্টা কৰিম আৰু কপালতো থাকিব লাগিব কিন্তু মই যি যিখিনি পাৰোঁ সেইখিনি মই চেষ্টা কৰিছোঁ আৰ বহুত কষ্ট কৰিছোঁ তাহাঁতৰ নামত বহুত টকা পইচা খৰছ কৰোঁ ইউনিফৰ্ম চিনিফ'ৰ্ম বেয়া হ'লে দিওঁ বা টিউচন পাতিটো ময়ে পইচা দিওঁ বহুত কষ্ট কৰিছোঁ সেনেহেন ইতা মই যথেষ্ট চেষ্টা কৰিছোঁ বাটচ্ছাৰ কাৰণে কিন্তু ইতা সেইটোৱেই ভগৱানৰ ওপৰত বিশ্বাস সেনেহান আজিক লগিন মই মোটামুটি তাই ক্লাছ ফ'ৰ পাইছি প্ৰাইভেট স্কুলতে পঢ়ইছো বা টিউচন পাতিটো ময়ে পইচা পাতি খৰছ কৰোঁ সেনেহান কিন্তু মই চেষ্টা কৰিম আৰু ছোৱালী দুটাক ভাল কৰাৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিছোঁ মই নাখায় হ'লেও ছোৱালী দুটাক পিন্ধাইছো এনেহেন কিন্তু মোৰ দৰে যদি সেনেকৈ যদি আৰু এটা যদি হাজবেণ্ডে যদি সেনেকৈ চালাক হয় তেতিয়া বহুত উন্নত পথত গেলাক হয় সেনেহেন কিন্তু ঘৰত অশান্তি চলি থাকে না

অঞ্চলটোত মানে আমাৰ এনেই পৰিৱেশটো খুব বেয়া নহয় মানে প্ৰত্য়েকৰে ঘৰতে মানহুগিলাখান পঢ়া পাতি আৰু ভাল একো তাৰমানে বেয়া পৰিৱেশ নাইয়েই পৰিৱেশগিলাখান ভাল আৰু পঢ়া চব চব পঢ়া পঢ়া পঢ়ায়েই ৰাতিপুৱাৰ পৰা পঢ়ে বা পঢ়ায়েই এনেহেন জ্ঞানী মানুহগিলাখান চব বুজে মানুহখিনিৰ পৰিৱেশ ওচৰ চুবুৰীয়া মানুহখিনি খুব বেয়া নহয় ভাল কাৰো প্ৰতি কোনো হিংসা খিয়াল নাই বা কা দন হাই নাই কাজিয়া নাই এনেহেন ওচৰ চুবুৰীয়াৰ মানুহখিনি খুব যথেষ্ট ভাল সেইখিনিৰ পাৰা একো অসুবিধা নাই মানুহখিনি বেয়া নহয় এনেহান সকলোৱে পঢ়ে বাটচ্ছা চাত্ছাগিলা পঢ়ে আৰু আওমাৰ আগতো যিটো আৰু পঢ়ি গৈছে সিটো আৰুতো বহুতেই ৰিজাল্ট ভালে হৈ গৈছে আগৰটো আৰু বোৰো বাটচ্ছাগিলাখান ষ্টাৰ কচ্ছি ষ্টেণ্ড কচ্ছি বা মেট্ৰিকতো লেটাৰ পাইছে কিবা পাইছে সেনেকৈ চৰকাৰী চাকৰিও পোৱা আছে ওচৰ চুবুৰীয়াত আমাৰ আগতে পঢ়ি চৰকাৰী চাকৰিও পাইছে ওচৰ চুবুৰীয়া মানুহখিনি খুব ভদ্ৰ মানুহ মানুহখিনি বেয়া নহয় সৰ্থেবাৰীৰ কাঁহ পিতল মানে সৰ্থেবাৰীৰ আমি সৰুৰে পৰা কাঁহ পিতলটো আমি তাৰমানে মাৰ পেটৰ ভিতৰৰ পৰা আমি কাঁহ পিতালটো ব্য়ৱহাৰ কৰে হাতেদি কাঁহা তৈয়াৰ কৰে কাঁহী বনায় বাতি বনায় তাৰেপাছত বান বাতি তৈয়াৰ কৰে কাঁহী তৈয়াৰ কৰে এইবিলাক তৈয়াৰ কৰে কৰি ফেলে আৰু মালবিলাক দিয়ে দিলে সেই মালগিলাখান আমাৰ বহুত ভাৰতবৰ্ষক লগিন প্ৰচাৰ আছে কাঁহ সৰ্থেবাৰীৰ কাঁহ পিতালৰ সম্পৰ্কে গোটেই ভাৰতবৰ্ষ ইণ্ডিয়াতে আমাৰ এইবিলাক সেই হৈছে প্ৰচাৰ হৈছে আৰু এই কাঁহ কূপত আগতে নাছিল সিমান টকা পইচা ইতা কাঁহ কূপত যথেষ্ট টকা পইচা হৈছে কাঁহ পিতলৰ বিষয় দি মই জনাতটো আমাৰটো বহুত যথেষ্ট সন্মান সৰ্থেবাৰীৰ বিষয়ে বহুত চন সন্মান আৰু কাঁহবিলাক হাতেদি তৈয়াৰ কৰে তৈয়াৰ কৰি সেই বাতি বনায় সেই বাতি আৰু বাহিৰক লগিন যায় কাঁহী বনায় বান বাতি বনায় সেনেকৈ বহুত সেই কৰে গতিকে কাঁহ পিতলখিনিৰ সম্পৰ্কীয়টো মই জনাখিনিৰ ভিতৰত বেয়া নহয়